অ ভাৰতৰ বিভিন্ন ৰাজ্যত তেনেহেন বহুতো আঁচনি আছে দেখা পাইছোঁ বহুত তেনেকুৱা আঁচনি পাইছোঁ বাৰু লেপটপ দিয়া বা কম্পিউটাৰ দিয়াটোক মই সমৰ্থন কৰোঁ কিয়নো সেইটো শৈক্ষিক ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰে ইণ্টাৰনেটৰ যিহেতু যুগ গতিকে ইণ্টাৰনেটৰ জৰিয়তে কথাগিলা আমি জানিবই লাগিব আৰু তাৰ কাৰণে লেপটপ কম্পিউটাৰ ইত্যাদি বিলাক অতি প্ৰয়োজনীয় বস্তু কিন্তু বৰ্তমান সময়ত যি স্কুটী দিয়া গৈছে সেইটো মই সমৰ্থন নকৰোঁ কাৰণ স্কুটীখন কলেজত যাব লগা হ'লে চ'লিটো কষ্ট কৰিবই লাগিব তাতে আৰু স্কুটীখন দিয়াটো একো হেৰি যোগ্য বস্তু বুলি মই নাভাবোঁ হয় শিক্ষাৰ লগত জড়িত বস্তু দিয়ক লেপটপ দিয়ক কম্পিউটাৰ দিয়ক আৰু তা তাৰ বিপৰীতে কি কৰিব লাগে ছাত্ৰ ছাত্ৰীৰ নামত একোটা পইচা ফিক্স কৰি থ'ব লাগে যাতে তেওঁলোকে শিক্ষা জীৱনত সেইটোৱেদি সহায় ল'ব পাৰে এতিয়া স্কুটীখন দিলে যদি তেল ভৰাব পইচা নাথাকে স্কুটীখনৰ কি কাম হ'ব তাতচে যদি পইচাটো দিয়ে সেইটো বেছি কামত আহিব বুলি মই ভাবোঁ